হেল্ল' হয় মই এ দীপ কুমাৰ বসুৱে ক'লোঁ মানে চবজিৰ আপুনি কৃষক নেকি অ অ মানে কেনেধৰণৰ খেতি লগায় আপুনি

মই এনে হয় হয় বাকী আৰু এতিয়া দিব পৰা কি কি খেতি আছে এতিয়া দিব পৰা

তো ৰঙালাও কিমান লগাইছে কুইণ্টল আপুনি কি হিচাপত বিক্ৰী কৰে কুইণ্টলে কৰে হয় কুইণ্টল কেনেকৈ কৈছে বাকী আৰু বন্ধাকবি

অ বাকী আৰু ওলকবিটো বাকী ৰঙালাওটো কুই ৰঙালাওটো চাওক কিমান দিয়ে মইতো বেছিকে ল'ম দুই তিনি কুইণ্টল ল'ম আপুনি দামটো অলপ কমাই ধৰিব লাগিব হয় হয় মই

ও হয় হয় হয় হয় সেইটো এটা হয় হয়

হয় হয় বাকী আৰু এইফালে

এইটো চবজিটো হ'ব সেইটো কথা নাই বাৰু আমি হ'লেও লৈ আহিব উঠাইকেনে হ'ব হ'ব হ'ব সেইটো হ'ব বাৰু বাকী যদি আপোনাৰ ও হয় হয় ঠিক আছে ঠিক আছে বাকী আৰু দামটো যদি আপুনি মিলাই দিয়ে আৰু কথা নাই আৰু আনি থাকিম আপোনাৰ পৰাই যদি ধৰক হয় হয়

বীটৰ কথা ক'লে অ অ গম পাইছোঁ গম পাইছোঁ গম পাইছোঁ হ'ব আপোনাক একো নাই আপোনাক

মাৰ্কেটততো লাগেই আৰু বস্তু সেইকাৰণে মই বিচাৰিছোঁ আপোনাৰ পৰা এতিয়া দামে দৰে মিলিলে আৰু কথা নাই অ হ'ব দিয়ক হ'ব অহ ঠিক আছে দিয়ক ওম দিয়ক